হয় মই ছুইগি পৰা ছুইগিত এটা বস্তু অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ তাত মই চিংৰা অৰ্ডাৰ দিছোঁ তাৰপাছত পিজ্জা অৰ্ডাৰ কৰা আছে আৰু ছ্য়ান্ডউইচ অৰ্ডাৰ কৰিছিলোঁ চিঙৰাৰ লগত আপোনাৰ মানে ছাট্নিটো পোৱা যাবনে নাই মানে মোক ছাট্নিটো লাগিছিলে তাৰ লগতে